হয় মোৰ ভনী আৰু ভাই আছে ঘৰখনৰ ভিতৰত ময়ে ডাঙৰ হয় মোৰ পিছত ভাইটি এটা আছে তাৰ পিছত ভনী এজনী আছে ভনীজনী একেবাৰে সৰু আৰু ভাইটি বৰ্তমান বি এছ চি কৰি টিচাৰ কৰি আছে আৰু ভানীজনী বিএ কম্প্লিট কৰি বিয়া হৈছে আৰু মই বৰ্তমান ময়ো এজন টিচাৰ টিচাৰৰ লগতে জড়িত মই তেওঁলোকৰ পৰা পৃথক বুলি ক'ব নাযাওঁ কিন্তু কিছুমান ক্ষেত্ৰত পৃথক হয় মোৰ কিছুমান চখ আছে তেখেতলোকৰ বেলেগ ধৰণৰ চখ আছে মই অলপমান মানুহজন অলপমান ছচিয়েলিষ্ট মানে সমাজৰ লগত অকণমান থাকি ভাল পাওঁ ফুৰা চকা কৰি ভাল পাওঁ আৰু মই মানে ইমান ফিউচাৰৰ কথা ইমান মই চিন্তা নকৰোঁ আৰু মই নিজকে মানে যিটো জীৱনত মই জীয়াই আছোঁ যিটো টাইমত মই জীয়াই আছোঁ সেইটো টাইমটো মানে প্ৰতিটো টাইমেই মই অলপ এনজয় কৰি যাবলৈ বিচাৰোঁ জীৱনটোত আৰু ভাইটিহঁতেও হ'লেও অকণমান হ'লেও যিমান হ'লেও অলপ ফেমেলিটোও বিচাৰে ফেমেলিটো ময়ো বিচাৰোঁ ফে ফেমেলিৰ বিষয়ে ময়ো চিন্তা কৰোঁ কিন্তু ভাইটিহঁতে ফেমেলিটো বে ফেমেলি আছে কিন্তু ফেমেলিটো সিহঁতে বেছি গুৰুত্ব দিয়ে মও ভাবোঁ গুৰুত্ব দিব লাগে কিন্তু নিজকো তাৰ ভিতৰতো নিজকে অকণমান টাইম দিব লাগে কিন্তু ভাইটিহেঁতে অলপ মানে সেইবোৰ ক্ষেত্ৰত অকণমান মানে মোতকৈ অলপ বেলেগ ধৰণৰ সিহঁতৰ চিন্তাধাৰাটো বেলেগ ধৰণৰ আৰু মোৰ চিন্তাধাৰণাটো ধাৰণাটো বেলেগ ধৰণৰ মই মই ফুৰা চকা কৰোঁ মই মানে বৰ্তমান মই মই অলপ আজৰি টাইমত মই পাওঁ পোৱাৰ লগে লগে মই মানে ফুৰিবলৈ ওলাই যাওঁ যাওঁ আৰু ছুটীৰ টাইমত মই যাওঁ ফুৰিবলৈ দুদিন তিনদিন মোৰ মানে নিজৰ জীৱনটো মই নিজৰ ভাগে জীয়াই থকিব বিচাৰোঁ মানে ফেমিলিও চাওঁ ফেমেলিৰ দায়িত্ব যি আছে সেইটো মই কৰিম কৰি যাম আৰু ফিউচাৰলৈও কৰি আছোঁ বৰ্তমান কৰি যাম ফিউচাৰলৈও কিন্তু তাৰ ভিতৰতো মই নিজক অকণমান টাইম দিওঁ